হেল্ল' অ'লা হয় হয় মই মানে মই মিনাকক্ষীয়ে কৈছিলোঁ

মই এখন কেব ল'ম মোক মানে এখন কেব লাগে মোৰ কেব লাগে মই মানে এটা ৰ'ড ট্ৰিপত যাম মোৰ ফ্ৰেণ্ডছৰ লগত মোৰ বন্ধুসকলৰ লগত এটা ট্ৰিপত যাম হয় মই নিজে গাড়ীখন চলাম মোৰ মানে ড্ৰাইভাৰ নালাগে

হয় মই নিজে ড্ৰাইভ কৰিম হয় মই যাম মই গুৱাহাটীৰ ফাললৈ যাম তেজপুৰৰপৰা হয় গুৱাহাটীৰপৰা তেজপুৰ এটা ট্ৰিপ কৰিম মই

হয় মই তিনি চাৰি দিনৰ কাৰণে যাম হয় মোৰ লগত আৰু চাৰি পাঁচজনমান মানুহ থাকিব হয় আমি পোন্ধৰ আগষ্টৰপৰা পোন্ধৰ ষোল্ল সতৰ ওঠৰ তাৰিখলৈকে আমি ট্ৰিপ কৰিম চাৰিদিন হয় তো মোক ক'ব কিমান এক ঘণ্টাত কিমান টকাকৈ লাগিব এক ঘণ্টাৰ গাড়ী চলাম যে পেট্ৰলৰ মূল্যটো কিমান হ'ব এক ঘণ্টাত চাৰিদিনত কিমান টকা মোৰ পেট্ৰল লাগিব কিমান টকা মূল্য হ'ব গোটেইখিনি মোক ক'ব লাগে মানে হয় হয় গাড়ী কোনটো গাড়ী দিব আচ্ছা চুইফ্ট ডিজায়াৰ হয় হয় গাড়ীখন চব ঠিক আছেতো চাৰ্ভিচিং চলি আছেতো চব ঠিকমতে হয় নাই নাই মই এবাৰ চেক কৰি চাম গাড়ীখন ঠিকে আছেনে নাই গাড়ীখন ঠিকে থাকিলে মানে ভাল থাকিলে মই এবাৰ চেক কৰি চাম গাড়ীখনতো ভাল লাগিব ন চাৰিদিনৰ কাৰণে ট্ৰিপত যাম ভালকৈ এখন গাড়ী লাগিব পোন্ধৰ ষোল্ল সোতৰ আৰু ওঠৰ তাৰিখৰ চাৰি দিনৰ মই ট্ৰিপত যাম আমি চাৰি পাঁচজন বন্ধু যাম হয় গুৱাহাটী তেজপুৰৰপৰা গুৱাহাটীলৈ

অঁ এতিয়া কিমান টকা লাগিব ক'লে এক ঘণ্টাত এক ঘণ্টাত পাঁচশ টকা অঁ

আচ্ছা তেন্তে বহুত টকা হৈ যাব ন বিছ ত্ৰিছ হাজাৰ টকামান লাগিব অঁ তিনি চাৰি দিনৰ বাবে বিছ ত্ৰিছ হাজাৰ টকা হ'ব দিয়ক হ'ব আপুনি এবাৰ গাড়ীখন মোৰ ঘৰলৈ লৈ আহিব পাৰিবনে মই চাই ল'লোঁ হয় কিয়নো মই অকলে চলামতো চব ঠিকে আছে নাই মই এবাৰ চেক কৰাই ল'ম হয় হয় হয় ৰদ ট্ৰিপ যাম ৰদ ট্ৰিপ যাম ষ্টে' মানে ষ্টে' কৰিম আমি হেৰি কেম্পিং কৰিম আৰু হয় ঠিক আছে তেন্তে আপুনি কালি আবেলিলৈকে আহি দেখাই দিব ন এবাৰ মোক গাড়ীখন কেনেকুৱা আছে কি মই চাই ল'ম দিয়ক হয় মই এতিয়া কিবা বুকিঙৰ কাৰণে টকা দিব লাগিবনে

হয় হয় ঠিক আছে কালি মই আপোনাক হাজাৰ টকা এটা দি দিম আপুনি গাড়ীখন লৈ আহিব মই চাই যদি মোৰ ভাল লাগে মই বুক কৰি দিম চাৰি দিনৰ কাৰণে দেই ঠিক আছে ঠিক আছে অঁ মই থৈছোঁ দেই